স্কুলত পেইণতিং বুলি ক'লে প্ৰথমতে প্ৰাথমিক বিদ্যালয়ত বল শিকাইছিলে একদম প্ৰথমতে তাৰপিছত আম আপেল এইবিলাক শিকাইছিলে তাৰপিছত আৰু বহুত চিনাৰী আকিবলৈ শিকিছিলোঁ পাহাৰ পৰ্বত এইবিলাক তাৰপিছত নদী ঘৰ লাহে লাহে মানুহো আকিবলৈ শিকিছিলোঁ এইবোৰ হৈছে স্কুলত শিকা পেইণ্টিং আৰু স্কুলত শিকা পেইণ্টিংৰ এটা অভিগতা মই শ্বেয়াৰ কৰি আছোঁ যোনটো মোৰ বাইদেউয়ে পখিলা এটা আকিব দিছিলে আমি সবেই আকিছিলোঁ বাইদেউ ব'ৰ্ডত দাঙৰ্কে আকি দিছিলে আৰু পখিলাটো বাইদেউৰ পখিলাটো ধুনীয়া হৈছিলে কিন্তু মই মানে একদম মানে গৌৰৱবোধ কৰি পেলাই নাই মোৰ পখিলাটো বাইদেউতকৈও ভাল হৈছে বুলি মোৰ লগৰ এজনীক এনেই কৈছিলোঁ আৰু লগৰ বান্ধৱী বুলি ভাবি তাৰপিছত তাই কি কৰিলে বাইদেউক লগাই দিলে যে বাইদেউক লগাই দিলে যে বাইদেউ তাই কৈছে তাই বোলে আপোনাতকৈয়ো ধুনীয়া পখিলা আকিব পাৰিব তাৰপিছত বাইদেউয়ে খং কৰিলে মোক মোক ব'ৰ্ডৰ ওচৰলৈ লৈ গ'ল লৈ পেলাই মোক কৈছে তই আক মোতকে কিমান ভালকে আকিব পাৰ তাৰপিছত মই আকিলোঁ কিন্তু বাইদেউৰ নিচিনা ভাল নহ'লগে ব'ৰ্ডত মই মানে আকিব নোৱাৰোপঁ আৰু বাইদেউ বহুত এক্স্পিৰিয়েঞ্চ মানুহ তেওঁতকৈ ভাল মই কেনেকে আকিব পাৰিম সেয়াই তাৰপিছত গালি শপনি খাই আহি বহি আছোঁ নিজৰ জাগাত